আছে আছে আছা কিমান লাগিছিলে অঁ এই পাব কেতিয়াকে লাগিছিলে অঁ অঁ আহিব আপুনি ক'ৰ পৰা কৈছে অঁ তাৰ পৰা দহ বিঘা দহ বাৰ বিঘামান আছে ন কুইণ্টেল ন কুইণ্টেল কিবা হ'ব আৰু কি কৈছে অঁ অঁ এই নিব পাৰিব কেজি পঞ্চল্লিছ টকা পঞ্চল্লিছ টকা সিমানকে আপুনি আহিবচোন বাৰু চাই চিটি কিবা এটা কৰিব লাগিব

এই সোমবাৰে আৰু বৃহস্পতিবাৰে হ'ব দেই আহিব তেতিয়াহ'লে